অঁ হেল্ল' মই আপোনাৰ মাইনা ৰেষ্টুৰেণ্ট হয় নে বাৰু অঁ আমি আপোনাৰ কেইবাজনো যে মাইনা ৰেষ্টুৰেণ্টত বহি আপোনাৰ আহাৰ গ্ৰহণ কৰিছিলোঁ আমি আহি মানে এই অফিচৰফালৰপৰা আমাৰ পে'মেণ্টটো দিয়া কথা আছে সেইকাৰণে মই আহি অফিচ পালোঁহি কিন্তু আপোনালোকৰ তাত খোৱাৰ যিখিনি ৰিচিপ্টটো মই মানে উলিয়াব পৰা নাই সেইকাৰণে আপুনি মই হোৱাটছআপটোতে ফোনৰ ৰিচিপ্ট নম্বৰটো দিব তেতিয়া আৰু মানে অফিচৰফালৰপৰা আমাৰ পইচাটো দিব আপুনি অনুগ্ৰহ কৰি মোক দিব মই হোৱাটছআপত দিলেই হ'ব বাৰু দিলে মই অফিচৰফালৰপৰা পইচাটো দিব পাৰিব ঠিক আছে হ'ব তেতিয়া মই ফোনটো ৰাখিছোঁ